বিয়া হয় অঁ কি কৰি আছা অঁ মই এই তোমাৰ দোকানৰ পৰা চাউল আনিম বুলি ভাবিছোঁ কি কি চাউল আছে আৰু ভাতৰ চাউল আছে নাই অঁ কিমান দাম আৰু মই বৰা চাউল কোমল চাউল আনিম বুলি ভাবিছোঁ তোমাৰ দুই কেজি দুই কেজি এনেই ভালকৈ অঁ ভালকৈ পিঠা উঠিব নাই অঁ এই কোমল চাউলৰ পিঠাগুৰি ভালকৈ উঠিব অঁ বৰা চাউলৰ অঁ ভাতৰ চাউলৰ দাম কেনেকুৱা অঁ ভাতৰ চাউল কি কি চাউল আছে অঁ অঁ বৰা আনিম বাৰু তোমাৰ তাৰপৰাই খবৰ খাতি ভাল অঁ অঁ ভালেই অঁ

অঁ অঁ ঠিক আছে অঁ ঠিক আছে অঁ হ'ব দিয়া